এই অঞ্চলৰ মহিলাসকলৰ সময়ৰ লগে লগে ভূমিকা সলনি হ'বলৈ ধৰিছে চৰকাৰৰ যি মহিলা সৱলীকৰণ আঁচনি সেই আঁচনিৰ লগত সামঞ্জস্য ৰাখি মহিলাসকলে সম্পূৰ্ণ আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে চেষ্টা কৰিছে বিভিন্ন ব্যক্তিগত খণ্ডই হওঁক বা চৰকাৰী খণ্ডই হওঁক মহিলাসকলে কাম কৰিবলৈ আগবাঢ়ি আহিছে আৰু মহিলাসকলে স্বনিয়োজনৰ লগতে পৰিয়ালখনো চলাই নিবলৈ সক্ষম হৈছে গতিকে মুক্তভাৱে যিসকল মহিলাই পঢ়া শুনা বা নিজৰ কৰ্মজীৱনৰ কাৰণে আগবাঢ়ি আহিছে তাৰফলত মহিলাসকলৰ কিছু সমস্যা হৈছে যদিও মহিলাসকল আগবাঢ়ি যাবলৈ সক্ষম হৈছে ইয়াৰ মূলতঃ চৰকাৰখনৰ অৰিহণা উল্লেখযোগ্য বৰ্তমান সময়ত কামৰূপ মহানগৰত নিশাৰ ভাগত মহিলাসকলে কাম কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছে যদিও হয়তো পৰৱৰ্তী সময়ত এই সমস্যাসমূহ দূৰ হ'ব কিয়নো প্ৰশাসনে মহিলা সৱলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা দেখা যায় ইয়াৰ ফলত বিভিন্ন মাইক্ৰ'ফাইনেঞ্চৰ সহযোগত বা নিজৰ প্ৰচেষ্টাত মহিলাসকলে নিজৰ স্বনিৰ্ভৰশীলতাৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে গুৱাহাটী মহানগৰখনত বিশেষকৈ মহিলা সৱলীকৰণৰ ক্ষেত্ৰত এখোজ যে আগত গৈছে সেইটো নিশ্চিত